হেল্ল' এইটো পেন কাৰ্ডৰ হেল্পলাইন নাম্বাৰ হয়নে আচলতে মই মোৰ পেন কাৰ্ডখন হেৰুৱাইছোঁ যাৰবাবে মোৰ বহুখিনি অসুবিধা হৈছে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে মোৰ পেন কাৰ্ডখন পুনৰ আবেদন কৰিবৰ বাবে মোক অলপ সহায় কৰক পেন কাৰ্ডখনৰ বাবে মোৰ বহুখিনি সমস্যা হৈছে মই আপোনাৰ মোৰ কেইদিনমানৰ পিছত চাকৰিৰ সাক্ষাতকাৰ আছে যাৰবাবে মোক পেন কাৰ্ডখন জৰুৰী হৈছে কিন্তু বৰ্তমান সেই পেন কাৰ্ডখন মোৰ ওচৰত নাই মই এই কাৰণেই আপোনালোকক অনুৰোধ কৰিছোঁ যে পেন কাৰ্ডখন মোক সোনকালেই মোক সোনকালেই প্ৰদান কৰক যাতে মোৰ কোনো অসুবিধা নহয় চাকৰিৰ লগতে মোৰ বেংকৰ কাৰণেও বহুখিনি বহুখিনি অসুবিধা হৈছে পেন কাৰ্ড নোহোৱাৰ বাবে মোৰ পেন কাৰ্ডৰ নাম্বাৰ হৈছে এ এইচ দুই তিনি পাঁচ ছয় সাত ন তিনি মোৰ এড্ৰেছ হৈছে ডিষ্ট্ৰিক্ট গোলাঘাট গাওঁ মূৰ্চোলানি ডাকঘৰ মূৰ্চোলানি লগতে মোৰ পষ্ট অফিচ হৈছে মূৰ্ফুলানি লগত পিনক'ড হৈছে সাত আঠ পাঁচ তিনি এক মোৰ পুলিচ ষ্টেশ্যন হৈছে বগীজান আপোনালোকক অনুৰোধ জনাইছোঁ যাতে মোৰ পান কাৰ্ডখন মোক অতি অতি সোনকালেই মোক আপোনালোকে প্ৰভাইড কৰে যাতে মই কোনো অসুবিধা নাপাওঁ পুনৰ আপোনালোকক মই অনুৰোধ কৰিছোঁ যে মোৰ পান কাৰ্ডখন হেৰুৱাৰ বাবে মোৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখিন হৈছোঁ তাৰবাবে মোক আপোনালোকে অকণমান সহায় কৰিব